গছপুলি আমি কেতিয়া ৰুব লাগে এই কথাষাৰ সদায় মন কৰিবলগীয়া কাৰণ বেলেগ বেলেগ গছৰ বেলেগ বেলেগ সময়ত হয় যেনে বাৰিষাৰ আগে আগে আমি কিছুমান গছ ৰুব লাগে যেনে তামোল হওক নাৰিকল হওক বা যিবোৰ ফল মূলৰ গছ হওক সেইবোৰ বাৰিষাৰ আগে আগে ৰোৱাতো ভাল কাৰণ বাৰিষা হোৱাৰ লগে লগে গছজোপাই পানী পায় আৰু পানী যাতে বেছিকৈ নাপায় বা তাৰ যিখিনি ৰুট ছিষ্টেম আছে সেইখিনি যাতে সৱল হয় তাৰ কাৰণে আমি বাৰিষাৰ আগত ৰোৱাতো প্ৰয়োজন দ্বিতীয় কথা হ'ল আমাৰ শাক পাচলিসমূহৰ গুটি কেতিয়া সিঁচিব লাগে গুটি আমি প্ৰায় খৰালিতহে সিঁচিব লাগে ঠিক যাতে যিটো সময়ত আমি ৰ'দ পাওঁ মানে ঠাণ্ডা দিনতে প্ৰায় শাক পাচলিৰ গুটিবোৰ সিঁচা হয় এইটো কাৰণে সিঁচা হয় যাতে তেওঁলোকে উচিত যিটো ৰ'দ লাগে সূৰ্যৰ যিটো তাপমাত্ৰা লাগে সেইটো সেই সময়ত পোৱা যায় কাৰণ বাৰিষাত পানী হ'লে সেই গছপুলিখিনি নহয় আৰু চাহ গছ চাহ গছৰ ৰোৱাৰ এটা সময় আছে ঠিক খৰালি সমূহ সময়তে আচলতে ৰোৱা হয় চাহ গছবোৰ চাহৰ পুলিৰ যিটো মানে ছাইজ বা কিমান ওখ উচ্চ হ'ব লাগে সেই কথাটোৰ ওপৰতো আমি মন দিব লাগে আৰু গছপুলিবোৰ ৰুওঁতে আৰু এটা কথা মন কৰিবলগীয়া যাতে গছপুলি গছজোপা যিটো আপোনাৰ আমি ৰুম সেই গছজোপা যাতে সৱল হয় এটা আঙুলিৰ সমান যাতে তাৰ এটা থিকনেছ থাকে সেই কথাষাৰো মন কৰিবলগীয়া এতিয়া কথা হ'ল আমাৰ বায়ুতে আমি কিছুমান পানী পাওঁ আৰু সেই পানীখিনি আমি কেতিয়া কেতিয়া পাওঁ সেই কথাটো মন কৰিবলগীয়া কাৰণ বায়ুত যদি পানী নাথাকে তেতিয়াহ'লেও গছপুলিৰ স্বাস্থ্য ভাল নহয় গতিকে সেই কথাটোও মন কৰিবলগীয়া আৰু কাটিংছ সমূহ প্ৰায় বাৰিষা সময়তে কৰা হয় আমি গোলাপেই কওঁ বা ৰ'জেই কওঁ ছ'ৰি এইটো বগানভেলাই কওঁ সেই কাটিংখিনিৰ সময় হৈছে ঠিক বাৰিষাৰ বাৰিষাৰ যিটো সময়টো আচলতে উত্তম বুলি মই ক'ব বিচাৰোঁ কাৰণ সেইটো সময়ত গছজোপা কাটি দিয়াৰ লগে লগে সেই ডালসমূহৰ পানী নাইকিয়া হৈ যায় আৰু সেই পানীখিনি পাব ক'ৰপৰা সেই পানীখিনি পাব বায়ুৰ পৰা আৰু বায়ুৱেনো দিব কেনেকৈ বায়ুৱে দিব বাৰিষা হ'লে বা বায়ুত বায়ুমণ্ডলত বা বায়ুত আমাৰ পানী বেছি থাকে গতিকে সেই কাটিং ডালসমূহত সোনকালে তাৰ ৰুট ছিষ্টেম ডেভেল'প কৰিবৰ কাৰণে এই বাৰিষা সময়তে ৰুব লাগে কাটিং কৰিব লাগে ঠিক তেনেদৰে আমি যিবোৰ পুলি কিছুমান আমি ধৰক চাহগছৰ পুলি এই পুলিখিনি সদায় খৰালি সময়ত ৰুব লাগে অকল কি সময়ে নহয় তাৰ যিটো গাঁত খান্দিব লাগে গছজোপা ৰোৱাৰ কাৰণে সেই গাঁতটো যাতে সৰু নহয় অন্তত ডেৰফুট দ' ডেৰফুট বহল হ'ব লাগে সেই কথাষাৰো মন দিব লাগে মন এইটো কাৰণে দিব লাগে নহ'লে তাৰ যিটো ৰুট ছিষ্টেম সেই ৰুট ছিষ্টেমটো ডেভেলপ হ'ব নোৱাৰে বা সেই গছজোপা সৰু হৈ থাকি যাব গতিকে সেই কথাটো মন কৰিব লাগে আৰু খুব অত্যাধিক সাৰ দিব নেলাগে খুব এটা সীমিত পৰিমাণৰ সাৰ দিব লাগে গছজোপা ৰুওঁতে এই কথাখিনি মন কৰিলে আচলতে ভৱিষ্যতলৈকে গছপুলিজোপাৰ পৰা আমি ভাল ফচল ভাল ফুল আমি আশা কৰিব পাৰোঁ